লখিমপুৰ জিলাৰ জনপ্ৰিয় খাদ্য বুলি ক'লে আমি অসমীয়া পৰম্পৰাগত খাদ্য সম্ভাৰৰ কথাই উল্লেখ কৰিব পাৰোঁ বিশেষকৈ যিহেতু লখিমপুৰ জিলাখন নদীৰে আৱৰি আছে গতিকে লখিমপুৰ জিলাত যথেষ্ট পৰিমানে নদীৰ পৰা মাছ পোৱা যায় গতিকে মাছৰ মাছৰ আঞ্জা লখিমপুৰীয়াবাসী বা লখিমপুৰৰ লোকসকলৰ প্ৰিয় বিশেষকৈ বৰালি মাছৰ আঞ্জা বৰালি মাছ আৰু জাতিলাওৰ সৈতে যি আঞ্জা প্ৰস্তুত কৰা হয় শ'ল মাছ আৰু মূলাৰ সৈতে যি আঞ্জা প্ৰস্তুত কৰা হয় সেই মাছৰ আঞ্জাত লখিমপুৰবাসীৰ খুব প্ৰিয় খাদ্য হয় দ্বিতীয়তে হাঁহ কোমোৰাৰ জুতি বা কলডিলৰ সৈতে পাৰ মাংসৰ আঞ্জা লখিমপুৰ লখিমপুৰবাসীয়ে খুব ভাল পায় বা খুব জনপ্ৰিয় খাদ্য বুলি আমি ক'ব পাৰোঁ দ্বিতীয়তে আমি ম'হৰ গাখীৰৰ দৈ

অথবা চিৰা জলপানো লখিমপুৰ জিলাত খুব জনপ্ৰিয় আৰু এই ধৰণৰ খাদ্যসমূহ বৰ্তমান সময়ত লখিমপুৰত বিভিন্ন ধৰণৰ ৰেষ্টুৰেণ্ট বা হোটেল বা ধাবাৰ মানে ধাবা প্ৰতিষ্ঠা কৰা হৈছে য'ত এই ধৰণৰ খাদ্যসমূহ পৰম্পৰাগত পৰম্পৰাগত ষ্টাইলত পৰিৱেশন কৰিবলৈ সুবিধা প্ৰদান কৰিছে